হেল্ল'

অঁ কোৱা বাৰু এই আছোঁ এনেই অঁ নিব পাৰিবা মই চাৰে চাৰিশকৈ লৈছোঁ এক কে জিতকৈ বেছি নাই সেইকাৰণে মই চাৰে চাৰিশকৈ লৈছোঁ এই তুমি দিবা মোক এই চাৰিশমানকৈ দিবা চাৰে চাৰিশকৈ কৈছোঁ তুমি চাৰিশমানকৈ দি দিবা নাই ভয় নাই খোৱা এই তিনি তিনিশমানকৈ দি দিবা নহ'লে অঁ কোন কোনদিনাখনিকৈ নিবাহি অঁ মই তেন্তে কাইলৈ ৰাতিপুৱাকৈ মই আজি বান্ধি থৈ দিম ৰাতিপুৱাকৈ মই ধৰি থৈ দিম দেই তেন্তে গড়ালত এনেই ঘৰতে পোহোঁ এনেই কেতিয়াবা আলহী চালহী আহিলে মাৰিব মেলিব লগীয়া হয় নাই সেইকাৰণে ঘৰতে পুহিছোঁ আৰু নাই নাই অঁ অঁ খুলিম বুলি ভাবিছোঁ মই ঘৰতে থাকোঁ কেনিও নেযাওঁগৈ সোনকালে আহি লৈ যাবাহি নহ'লে আগবেলা সময়তে তিনিশমানকৈ দি দিবা বোলো অঁ হ'ব এনেইনো তোমাৰপৰা কিমাননো লম আৰু সেইকাৰণে

আছে মোৰ পোন্ধৰ ষোল্লটামান মাইকী আকৌ মতাও আছে দুটামান মতা কুকুৰাবোৰ চাৰে চাৰিশ টকাই বিকিছোঁ তোমাক তিনিশ মাইকীবোৰ বিকাই নাই দেই সিহঁতি দেৰিকৈ হৈছে

হয় অঁ দহটা কণীত মই এশ টকা লওঁ এটা কণীত দহ টকাকৈ বিকো আকৌ

আমাৰ ঘৰটো এই অলপমান আগলৈ আছে গাঁওখনৰ নামটো লাহন গেলেকী লাহন গাঁও

অঁ নটা চাৰে নটামান বজাত আহিলে পাবা অঁ বগী কুকুৰাও আছে

মাইকীও আছে মতাও আছে

অঁ লৈ যাবা লৈ যাবা তোমাকহে তিনিশ বুলি দিছোঁ বেলেগক নক'বা আকৌ তিনিশকৈ দিছে বুলি

বেলেগক মই চাৰে চাৰিশ চাৰিশ তেনেকৈহে দিওঁ অঁ নিয়েহি অঁ আনিবা আনিবা অঁ অঁ লৈ যাবাহি লৈ যাবাহি অঁ অঁ অঁ মই ঘৰতে থাকিম অঁ এইটোৱে মোৰ ফোন নাম্বাৰ নলয় নলয়